হাঁহ কুকুৰাৰ বিভিন্ন প্ৰকাৰবিলাক হৈছে হাঁহ কুকুৰাৰ আমি লোকেল সোণালী কুকুৰা ব্ৰইলাৰ কুকুৰা কইলাৰ লেয়াৰ আদি প্ৰতিটো প্ৰকাৰৰ আৰু ইয়াৰ বৈশিষ্ট্যৰ বিষয়ে হৈছে আমি লোকেল লোকেলটো যেতিয়া পুহোঁ আমি ঘৰতে মুকলিকৈ থ'ব পাৰোঁ কিন্তু ব্ৰইলাৰ বা সোণালী লেয়াৰ এইবিলাক পুহিলে আমি মুকলিকৈ থ'ব নোৱাৰোঁ তাহাঁঁতক গঁৰালৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিব ৰাখিব লাগে আৰু সিহঁতে সিহঁতক আমি পোৱালি আনি কেনে এই মানে ল লাইটৰ পোহৰ দি কেনে দি পেলাই সিহঁতক আমি সিহঁতক তাত আবদ্ধ কৰি ৰাখিব লাগে আৰু সাত দিনত আমি ৰাণী খেতক নামৰ এটা ভেকচিন চকুত এটা দৰৱ দিব লাগে তাৰপিছত ব্ৰইলাৰ কুকুৰা আৰু সোণালী কুকুৰাবিলাক আমি দানা পানীৰ ব্যৱস্থা কৰি থাকিব লাগে আৰু লোকেলবিলাকত আমি সেনেকে দানা পানী ব্যৱস্থা কৰিব নালাগে সিহঁতক বাহিৰতে চাউল বা ধান আমি দিব পাৰোঁ কিন্তু ব্ৰইলাৰবিলাকক আমি সেনেকে দিব নোৱাৰোঁ সিহঁতক ধুনীয়াকৈ পাত পানী দিব লাগিব এটা পাত্ৰত আকৌ দানা দিব লাগিব তেনেকে পুহিব লাগিব আৰু লোকেল লোকেলটো লোকেল মাংস লোকেল কুকুৰা আমাক কণী দিয়ে কণী সিহঁতে কণী পাৰে আৰু সোণালী কুকুৰাবিলাকেও কণী পাৰে আৰু লেয়াৰ লেয়াৰবিলাকে বেছিকৈ কণী পাৰে ব্ৰইলাৰ মাংস বিক্ৰী হয় বজাৰত

লোকেল মাংসবিলাক খাবলৈ ভালো হয় ব্ৰইলাৰতকৈ আৰু লোকেলৰ সদায় দামবিলাক বেছিয়ে হয় যেনেকে আমি লোকেল কুকুৰা আমি চাৰিশ পাঁচশ টকাত আমি বিক্ৰী কৰিব পাৰোঁ কিন্তু ব্ৰইলাৰ দাম সিমান নহয় ব্ৰইলাৰ দামটো অলপ কমটি যেনেকৈ লোকেল লোকেল কুকৰা লোকেল কুকুৰাটো ব্ৰইলাৰতকৈ খাবলৈও ভাল হয় আমি কয় ব্ৰইলাৰ কইলাৰ এইবিলাক পুহি আমি ব্যৱসায় কৰিব পাৰোঁ

আৰু বহুতো সিহঁতক ব্ৰইলাৰ পুহিলে আমি ডাঙৰকৈ গঁৰাল বনাব লাগে গঁৰাল বনাই তাহাঁতক গঁৰালৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লাগে আৰু লোক আমি লোকেলবিলাক পুহিলে আমি কণীবিলাক কণী পাৰিলে সিহঁতক উমনি দিব পাৰোঁ উমনিৰ পৰা আকৌ পোৱালি ওলাব পোৱালি ওলাই আমি কণীও বিক্ৰী কৰিব পাৰোঁ লোকেলৰ ব্ৰইলাৰ অকল মাংসহে বিক্ৰী কৰিব পাৰি ইয়াকে কয় মই মই মানে কুকুৰাৰ বিষয়ে ইমানখিনিয়ে কৈছোঁ